কামৰূপ মহানগৰ জিলাখনত অনুসৰণ কৰা কিছুমান উমৈহতীয়া সামাজিক সংস্কৃতিৰ হৈছে যে বহাগ বিহু অসমীয়া থলুৱা খাদ্য অসমীয়া সমাজ জীৱনৰ লগত থলুৱা ব্যৱহৃত কিছুমান সামগ্ৰী লগতে আমাৰ জাতীয় উৎসৱ বিহু বহাগ বিহুয়ে হওক অথবা মাঘ বিহুয়ে হওক ইয়াত উদযাপন কৰা হয় এয়া অসমীয়া সামাজিক জীৱনৰ বাবে বহুত ভাল খবৰ যে গুৱাহাটীৰ দৰে এখন ডাঙৰ চহৰে এই অসমীয়া সংস্কৃতি অথবা সংস্ক অসমীয়া সংস্কৃতিৰ লগত জড়িত বস্তুবোৰ অসমীয়া জাতীয় বস্তুবোৰ যি ধৰণে আদৰি ল'ব লৈছে আৰু এইবোৰ নিশ্চয়কৈ এটা জাতিৰ বাবে খুবেই জৰুৰী কিয়নো বিভিন্ন সময়ত বিভিন্ন বাহিৰা শক্তিয়ে আমাৰ সাংস্কৃতিক অথবা সাংস্কৃতিৰ লগত জড়িত বস্তুবোৰ গ্ৰাহ কৰিবলৈ চেষ্টা চলাই থাকে সেয়েহে অসমীয়াত জীৱন ধাৰণ প্ৰণালীটো অসমীয়া হিচাপে অসমীয়াত জীৱন ধাৰণ প্ৰণালীটো আমি ৰক্ষা দিয়া ৰক্ষা কৰাটো বা সুৰক্ষা দিয়াটো আমাৰ বাবে বহুত জৰুৰী অসমীয়া মানুহৰ যিসমূহ ৰীতি নীতি লোকবিশ্বাস সম্প্ৰদায় ইতিহাস ইতিহাসৰ লগতে আমাৰ অস্তিত্ৱবোধ এইবোৰ ৰক্ষা কৰাৰ বাবেও বিভিন্ন সময়ত বিভিন্ন মানুহে কামৰূপ মহানগৰতে বিভিন্ন সময়ত বিভিন্ন মানুহবোৰে পদক্ষেপ লোৱা দেখা হৈছে তেনেদৰে আমি তাত অৱস্থিত এখন বিশ্ববিদ্যালয় অসম ভাৰতৰ অন্যতম পুৰণি বিশ্ববিদ্যালয় কটন বিশ্ববিদ্যালয়ৰ নামো তাত উল্লেখ কৰিব পাৰোঁ কটন বিশ্ববিদ্যালয়ত যিহেতু মই এজন কটনৰ ছাত্ৰ আছিলোঁ তাত অসমীয়া জাতীয় জীৱনৰ লগত জড়িত বস্তুবোৰ আৰু আমাৰ অসমীয়া জাতীয় জীৱনৰ লগত সম্পৰ্ক থকা বস্তুবোৰৰ আমাক আচলতে ল'বলৈ শিকায় জাতিটোৰ ভাল পাবলৈ শিকায় সেইখন বিশ্ববিদ্যালয়ে জাতিটোৰ বাবে মাত মাতিবলৈ শিকায় এয়া নৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ বাবে এটা খুবেই ভাল খবৰ যে তেওঁলোকে নিজৰ জাতিটোৰ বাবে কিবা এটা কৰিব বিচাৰে জাতিটোৰ হৈ মাত মাতিব খোজে অথবা জাতিটোক সুৰক্ষা দিব বিচাৰে আৰু অসমীয়া বুলিয়ে নহয় মই ভাবোঁ প্ৰতিটো জাতি জনগোষ্ঠীৰ নিজৰ যি ৰীতা ৰীতি ৰিবাস আছে পৰিচয় আছে সাংস্কৃতিক যিখিনি আহিলা আছে সেইখিনি সকলোৱে নিজৰ নিজৰ ধৰণে সামৰি লোৱা উচিত

কাম কৰা উচিত যাতে বাহিৰৰ মানুহে অথবা বাহিৰৰ সংস্কৃতিক আমাৰ সংস্কৃতিখিনি প্ৰাধান্য দিয়ে আৰু এইটো অসমীয়া মানুহৰ বাবে খুবেই গৌৰৱৰ বিষয় হ'ব যদিহে আমি ঠিক কামৰূপ মহানগৰ জিলাখনত যিহে যি ধৰণে আঁকোৱালি লৈছে অসমীয়াখিনিক তেনেধৰণে আমি এই ৱেষ্টাৰ্ন কালচাৰ যিহেতু আমি কওঁ ৱেষ্টাৰ্ন কালচাৰৰ গ্ৰাসৰ পাছতো সকলোৱে অসমীয়া হিচাপে অসমীয়া সংস্কৃতিখিনিক আঁকোৱালি লোৱা উচিত বুলি মই ভাবোঁ ইয়াতে বিহুৰ সময়ত লতাশিল খেলপথাৰত এখন বিহু পতা হয় বহাগ বিহুৰ টাইমত অসমৰ এখন উল্লেখযোগ্য বিহু বুলি ক'ব পাৰি তাৰ লগতে বিভিন্ন ঠাইত তাৰ তেওঁলোকক দেখিয়ে বিভিন্ন নতুনকৈ তেওঁলোকে প্ৰচেষ্টা হাতত লৈছে যে বিহু পাতিব পাৰি নেকি অসমীয়া যেনেকৈয়ে নহওঁক বিহুৰ অস্তিত্ব বা অসমীয়া মানুহৰ সংস্কৃতি অস্তিত্ব ৰক্ষাৰ বাবে এনেধৰণৰ দেখি দেখাক দেখি লোৱা পদক্ষেপো কিন্তু কম নহয় আৰু এইবোৰ অসমীয়া জনজাতিৰ ভৱিষ্যতৰ বাবে অতিকৈ জৰুৰী বস্তু যিবোৰে আমাৰ অসমীয়া জাতিটোক অসমীয়া ভাষাক অসমীয়া কৃষ্টি সংস্কৃতিক ভৱিষ্যত সুৰক্ষিত কৰিব ৰাখিব বুলি মই ভাবোঁ আৰু কেৱল কামৰূপ মহানগৰ বুলিয়ে নহয় বিভিন্ন জিলা যেনে শিৱসাগৰ যোৰহাটকে আদি কৰি ডিব্ৰুগড় তিনিচুকীয়া বঙাইগাওঁয়ে হওক অথবা চিৰাঙে হওক বাক্সায়ে হওক এই সকলো এই ঠাইৰ মানুহবোৰেও অসমীয়া সংস্কৃতিটোক আঁকোৱালি ল'বলৈ নতুন নতুন বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে নতুন নৱপ্ৰজন্মৰ এজন প্ৰতিনিধি হিচাপে মই ক'ব বিচাৰোঁ যে যেনেধৰণে অসমীয়া সংস্কৃতিক এক নতুন ৰূপ দিয়াৰ চেষ্টা চলোৱা হৈছে বিভিন্ন সময়ত বিভিন্ন জনৰদ্বাৰা এইধৰণে প্ৰতিজন অসমীয়াৰ এইটো দায়িত্ব বুলি মই ভাবোঁ যে সকলোৱে অসমীয়া কৃষ্টি সংস্কৃতিখিনিক আচলতে সুৰক্ষা দিবলৈ চেষ্টা কৰিব লাগে আৰু এইটোৰ লগতে চেষ্টা কৰিব লাগে যাতে বাহিৰৰ কোনো আধুনিক সংস্কৃতিৰ প্ৰৱণতাৰ গ্ৰাসত পৰি অসমীয়া ভাষা তথা অসমীয়া কৃষ্টি সংস্কৃতি অসমীয়া আমাৰ থলুৱা যোনখিনি বস্তু সেইখিনি যাতে হেৰাই নাযায় যদি আমি ইতিহাসৰ পাত লুটিয়াই চাওঁ তেনেহ'লে আমি দেখা পাম যে তাত আমাৰ আগৰ সংস্কৃতি আৰু কৃষ্টি সংস্কৃতিয়ে আমাক বহুখিনি শিকাই থৈ গৈছে আৰু সেইখিনিকে যদি আমি আঁকোৱালি লৈ আগলৈ ভৱিষ্যতলৈ আমি লৈ যাব নোৱাৰো তেনেধৰণে আমাৰ অসমীয়া জাতিটোৰ বহুত ক্ষতি হ'ব অসমৰ মই বিচাৰোঁ যে অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নাইবা প্ৰতিষ্ঠানসমূহে এইটো পদক্ষেপ হাতত লওক নৱপ্ৰজন্মসমূহক এইটো শিকাওক যাতে অসমীয়া মানুহৰ অস্তিত্ব কি আৰু অসমীয়া ইতিহাস কি আমি কেনেধৰণে ইতিহাসৰ লগত জড়িত হৈ থাকিব পাৰোঁ আৰু ইতিহাসক জানক প্ৰতিজন নৱপ্ৰজন্মই অসমৰ ইতিহাসক জানক আৰু তেনেধৰণে অসমীয়া জাতিটোক আৰু আগলে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ

বিভিন্ন সময়ত বহুজনে হয়তো বিৰ্তকও কৰি আহিছে অসমীয়া ভাষাৰ বিভিন্ন কাৰণত কিন্তু তেখেতলোকলৈও মোৰ অনুৰোধ থাকিব যে তেখেতলোকে বুজক এতিয়াও অসমীয়া ভা অসমীয়া ইতিহাসৰ পাত লুটিয়াই চাওক অসম আন্দোলনৰ কথা পঢ়ক অসমৰ জনজাতীয় থলুৱা লোকসকলক অধ্যয়ন কৰক তেওঁলোকে বুজি পাব অসম আচলতে সাংস্কৃতিক ফালৰপৰা বহুত চহকী এখন ৰাজ্য তেনেধৰণে এতিয়া বৰ্তমানো যিহেতু দ্ৰুত গতিত আধুনিক আধুনিকীকৰণ হৈছে তেনে গতিত আমি নিজৰ ৰীতি নীতি সামাজিক আচৰণ পৰিচয় সম্প্ৰদায় ইতিহাসৰপৰা আদি কৰি কৃষ্টি সংস্কৃতিয়ে হওক এই সকলোবোৰ আমি আচলতে এডপ্ট কৰি ল'ব লাগিব যি ধৰণে কামৰূপ মহানগৰ জিলাখনে নতুন নতুন কিছুমান বস্তু আঁকোৱালি লৈছে তেনেধৰণে মই বিচাৰিম অসমৰ সকলো জিলাই এই বস্তুবোৰ সাঙুৰি লওক আৰু তেওঁলোকে নিজৰ জাতিটোক ৰক্ষা কৰাত অলপ এখুটমান হ'লেও অৰিহনা যোগাৱক